মোৰ প্ৰিয় চলচিত্ৰ হৈছে আৰ্টিকল ফিফ্টিন আৰ্টিকল ফিফ্টিনখনত অভিনয় কৰিছে আয়ুস্মান খুৰানা বলিউদৰ এক্টৰ আয়ুস্মান খুৰানা আচলতে তাৰ গোটেইকেইটা চৰিত্ৰয়ে খুব প্ৰশংসা কৰিবলগীয়া চিনেমাখন আচলতে আমাৰ সংবিধানৰ আৰ্টিকল পোন্ধৰ সন্নিৱিষ্ট কৰা যোনখিনি কথা আছে সেই কথাখিনিৰ ওপৰত বনোৱা হৈছে চলচিত্ৰখন আচলতে কেতিয়া বনাইছিলে আৰ্টিকল পোন্ধৰৰ গোটেইখিনি সংবিধানৰ ক্ল'জখিনি মনত ৰাখি পেলাই বনোৱা হৈছিলে এই চিনেমাখনত যোনটো আমি ধনী দুখীয়া ছোৱালী ল'ৰা মাজত পাৰ্থক্য বা যোনখিনি অন্যায় হোৱা দেখা পাওঁ সেইখিনি ধুনীয়াকৈ তুলি দাঙি তুলি ধৰা হৈছে এই কথাখিনি চলচিত্ৰখনত ধুনীয়াকৈ দেখুওৱা হৈছে চলচিত্ৰখনত আচলতে প্ৰথম যোনটো দৃশ্য সেই দৃশ্যটোত দেখুওৱা হয় যে দুগৰাকী সৰু কন্যা দুগৰাকী সৰু কন্যা অপহৰণ কৰি কোনোবা এটা জেগাত ৰাখি ৰাখি থোৱা হয় আৰু সেই গাঁৱৰ সেই গাঁৱৰ যোনজন মুৰব্বী বা যোনগৰাকী ডি চি তেওঁৰ ওচৰত এটা গোচৰ লৈ তেওঁৰ সেই কন্যা কেইগৰাকীৰ বায়েক আহে বায়েকে আহি গোচৰটো দিয়েহি যে মোৰ ভণ্টি আজি পাঁচ দিন ধৰি অপহৰণ কৰা হৈছে কিন্তু পুলিচৰ আগত যেতিয়া সেই গোচৰটো দিয়া হৈছে পুলিচৰ একো খবৰ নাই পুলিচে সেই গোচৰটোত একো তেতিয়ালৈকে অনুসন্ধান কৰা নাই ছোৱালী কেইগৰাকী ক'ত অপহৰণ হ'ল বা ক'লৈ গ'ল ওলোটা পুলিচে ছোৱালী কেইগৰাকীক তেওঁলোকৰ নিজৰ পিতৃয়ে হত্যা কৰা বুলি এটা ভুৱা বাতৰি উলিয়াই দিলে চিনেমাখনৰ জৰিয়তে আচলতে আমাৰ ভাৰতত এতিয়াও যে বহুতখিনি অন্যায় হৈ থাকে এই ভাষা বা জাতি ধৰ্ম এই পাৰ্থক্যবোৰক লৈ লৈ এতিয়াও যে অন্যায় হৈ থাকে সেইখিনিয়ে আচলতে এই চলচিত্ৰখনৰ জৰিয়তে এতিয়াও দেখোৱা হৈছে যে সংবিধানত এই পাৰ্থক্য বা এই অন্যায় এই কথাখিনি এই এইখিনি যে মানুহ কৰিব নালাগে আমাৰ সংবিধানখনত লিখায়ে আছে তথাপিও এতিয়াও যে আমাৰ দেশখনত প্ৰচলিত হয় এই কথাখিনি উত্তৰ প্ৰদেশৰ নিচিনা জেগা বা মধ্যপ্ৰদেশৰ নিচিনা জেগা বা অন্যান্য জেগাৰ ৰাজ্যও হ'ব পাৰে এই চলচিত্ৰখন চাই মই এটা বস্তু এটা কথা উপলব্ধি কৰিছোঁ যে আচলতে আমি প্ৰত্যেকেই সলনি সমাজখন সলনি কৰাৰ দৰকাৰ আমি যদি হাতে হাত সাৱতি বহি থাকোঁ যে একো সলনি নহয় আমিনো কি কৰিম আমিনো কি সলনি কৰিব পাৰিম তেনেকৈ হাতে হাত সাৱতি ধৰি থাকিলে বহি থাকিলে আচলতে নহ'ব আমি যে কোনোবা এগৰাকীয়েও এখন সমাজত বহুতখিনি সলনি আনিব পাৰোঁ তাকেই এই চলচিত্ৰখনৰ জৰিয়তে দেখুওৱা হৈছে আৰু সেইবাবেই এই চলচিত্ৰখন মোৰ আটাইতকৈ প্ৰিয় চলচিত্ৰ